অসমৰ পৰ্যটকসকলে নজনা কিছুমান আকৰ্ষণীয় সত্য ঐতিহাসিক কথা ক'বলৈ যদি আমি যাওঁ তেতিয়া আমাৰ গুৰুজনা শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱ এজন অন্যতম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ যিটো সময়ত অসমৰ আমাৰ সমাজ ব্যৱস্থাটো মানে এক বিশৃংখল ৰূপ লৈছিল চৌদিশে মানে অন্যায় অবিচাৰ মাৰ মৰা কটা আৰু বিভিন্ন মানে অশান্তি এনেকুৱা ধৰণৰ এক পৰিস্থিতি আহি পৰিছিল সেই সময়তে আমাৰ এইজনা গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল তেখেতে আমাৰ গোটেই সমাজখন একতাৰ দোলেৰে বান্ধ খুৱাই ৰাখিছিল এইজনা মহাপুৰুষৰ জন্ম হৈছিল চৈধ্যশ ঊনপঞ্চাছ চনত গুৰুজনাৰ জন্ম কাহিনীটোও এক মানে অত্যন্ত অলৌকিক আছিল তেখেতে জন্মগ্ৰহণ কৰিছিল এক জন্মগ্ৰহণ কৰিছিল তেখেতে বৰদোৱা আলি পুখুৰী নামৰ এক ঠাইত আৰু তেখেতে জন্মগ্ৰহণ কৰি সৰ্ব প্ৰথমে তেওঁক লালন পালন কৰিছিল মানে তেখেতৰ বুঢ়ী মাক আইতাক খেৰসূতী প্ৰথম অৱস্থাত গুৰুজনাৰ মানে কিছুমান ধেমাল আমাৰ যেনেকৈ ধেমাল ধেমেলীয়া স্বভাৱৰ মানে বা যিবিলাক সৰু ল'ৰা ছোৱালীৰ উৎপাত এনেকুৱা ধৰণৰ আছিল সাধাৰণ ল'ৰা এটাই সাধাৰণ ল'ৰা ছোৱালীৰ টাইপেই ল'ৰা ছোৱালীৰ নিচিনাই তেওঁ খেলা ধূলা কৰিয়ে তেনেকৈ বয়স যথেষ্ট বয়স পাৰ হৈ গৈছিল প্ৰায় দহ বছৰমানেই হৈছিল আৰু তেতিয়া ধৰক যিবোৰ সাধাৰণ ল'ৰা ছোৱালীয়ে আমাৰ যিবিলাক দুষ্টামী কৰে তেনেকুৱা ধৰণৰ আছিল আৰু সেইবিলাক দেখি পেলাই তেওঁৰ বুঢ়ী মাকৰ এদিন খুব খং উঠিল খং উঠি পেলাই তেওঁক মানে উদ্দেশ্যি কৈছিল ভাল আমৰ পুলি হৈ বকৰাণীত গজিলি পণ্ডিত বংশত তই খটাসুৰ জন্মিলি তই কুলৰ চাকি নোমোৱালি মানে তেওঁলোকৰ যিটো পৰিয়াল আছিল যোনটো পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল মানে এইটো বহুত গুণি জ্ঞানী এনেকুৱা ধৰণৰ পৰিয়াল আছিল গতিকে এইষাৰেই মানে ফকৰা যোজনা হিচাপত আমাৰ ব্যৱহাৰ হয় খুব ইয়াৰ পিছতে মানে আমাৰ যিটো সম্পূৰ্ণ মানে এটা বেলেগ আমি ছবি দেখা পাওঁ কাৰণ বুঢ়ীমাকৰ ইয়াৰ পিছত কি কৰিলে এজন গুৰু বিচাৰি গুৰুৰ টোলত তেওঁক নাম লগাই দিলে গুৰুজনাৰ নাম যিজন গুৰুৰ ওচৰত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল গুৰুজনাৰ নাম আছিল মহেন্দ্ৰ কণ্ডলী মহেন্দ্ৰ কণ্ডলীৰ টোলত নাম লগাই দিয়াৰ পিছত প্ৰথম প্ৰথম তেওঁক যিখিনি আমাৰ ক খ অ আ এইখিনি শিকাইছিল গুৰুৱে এইখিনি শিকি আমাৰ শ্ৰীমন্ত শংকৰদেৱ যিজন আমাৰ গুৰুজনা বুলি মই কৈ আহিছোঁ প্ৰথমতে তেখেতে মানে প্ৰথম এই ক খ কফলাখিনি শিকিয়ে কোনো আকাৰ ইকাৰ নোহোৱাকৈ এটা কবিতা ৰচনা কৰিলে আৰু কবিতাটো শুনি তেওঁ গুৰুক যেতিয়া পাঠ কৰি শুনালে গুৰু বহুত আচৰিত হ'ল কাৰণ কবিতাটো আছিল এনে এনেধৰণৰ কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন শয়ন এনেধৰণৰ এটা কবিতা লিখিলে মানে যাৰ উদ্দেশ্য খুব মহৎ আৰু গুৰুজনাই বুজি পালে যে কোনো একো সহায় নোহোৱাকৈ এই যিটো আচৰিত ধৰণৰ কবিতা লিখি লিখি তেওঁ গুৰুক দিলে তেতিয়াই তেওঁৰ গুৰুৱে বুজি পাইছিল যে এওঁ সাধাৰণ কোনো সাধাৰণ মানে শিষ্য নহয় তেওঁৰ যে এক অলৌকিক গুণ আছে আৰু খুব এই কথা গুৰুৱে বুজি পালে এই কথা গুৰুৱে বুজি পাই পেলাই বুজি বুজি উঠি তেওঁক এটা উপাধিও দিছিল শ্ৰীমন্ত শংকৰ তেওঁৰ নামৰ পিছত গুৰুৱে দেৱ উপাধিটো লগাই দিছিল তাৰপিছত তেখেতৰ নাম হৈছিল শংকৰদেৱ তেনেকৈ তেওঁ গুৰুৰ টোলত শিক্ষাগ্ৰহণ কৰিলে শিক্ষাগ্ৰহণ কৰি শিক্ষা সমাপ্ত কৰি উঠি তেওঁ গুৰু টোলৰপৰা আহি তেওঁ সমাজৰ মানে বিভিন্ন কামত জড়িত হ'ল আমাৰ যিটো সমাজৰ বিশৃংখল পৰিৱেশ আছিলে এই বস্তুখিনি তেওঁ

ইয়াতে বুজি উঠি তেওঁ নিজেই ধৰক আমাৰ সমাজখন কেনেকৈ সঠিকৰূপে পৰিচালনা কৰিব পাৰি তাৰ ওপৰত তেওঁ ধৰক আমাৰ যিখিনি নামঘৰ নামঘৰ প্ৰতিষ্ঠা কৰিলে আৰু নামঘৰ প্ৰতিষ্ঠা কৰি নামঘৰত আমাৰ যিখিনি আমাৰ এইখিনি তেওঁৰে অৱদান ভাওনা হওক বা আমাৰ নামঘৰত যিখিনি আমি আমাৰ বাদ্যযন্ত্ৰখিনি হওক বা আমাৰ যিখিনি ধৰক আমি নামঘৰত বা আমাৰ এইখিনি যি কলা কৃষ্টিৰ সৈতে জড়িত ধৰণৰ বহুত এনেকুৱা ধৰণৰ মানে ৰচনাৰাজি তেখেতে কৰি পেলাই আমাৰ সমাজখন একতাৰে বান্ধ খুৱাই ৰাখিছিল আৰু এইখিনি সৃষ্টি কৰিবলৈ যাওঁতে তেওঁ বহুত বিপদতো পৰিছিল ধৰক এছাম লোকে ধৰক তেওঁক এই ধৰ্ম প্ৰচাৰক তেখেতে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ ধৰ্ম প্ৰচাৰ কৰোঁতে তেওঁক বিপদ মানে যিমানে তেওঁক মানে সমৰ্থন কৰিছিল আৰু তাৰ বিপৰীতে কিছুমানে তেওঁক বাধাও দিছিল বা তেওঁ সমাজখনক মানে যিটো বিপৰীত পাৰ্টী আছিলে তেওঁ সমাজখন বিপৰীতে নিব খুজিছে বুলি তেনেকৈ ধৰক বহুতো তাতে বাধাও সৃষ্টি হৈছিল সকলো বাধা নেওচি পেলাইও তেওঁ ধৰক আমাৰ সমাজ ব্যৱস্থাটো বা আমাৰ ধৰ্ম তেখেতে ধৰ্ম প্ৰচাৰৰ কামখিনি আগুৱাই নিয়ে থাকিল কাৰণ এই তেওঁ বিভিন্ন ঠাই সলাবলগীয়া হৈছিল তেতিয়া ধৰক নাৱৰে যাত্ৰা কৰি তেওঁ ইটো পিছত সিটো এনেকৈ ধৰক ঠাই সলাই সলাই এই ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ বহুতখিনি বাধা মানে কষ্ট স্বীকাৰ কৰিবলগাও হৈছিল আৰু তেওঁ এনেকৈ ধৰক তেওঁক নৰনাৰায়ণ ৰজা ৰজা নৰনাৰায়ণৰ মানে তাতে এই কথাখিনি কাণত পৰিছিলগৈ তেতিয়া ৰজাই তেখেতক মাতিও পঠাইছিলে মাতি পঠিয়াই ৰজাই বুজি পাইছিল যে এওঁ বহুত মহান ব্যক্তি পিছত ৰজাই এওঁৰ শৰণো লৈছিল আৰু তাতে তেওঁক হাতী মাৰি ভূৰুকাত ভৰাবলৈ দিছিলে মানে ইয়াৰ অৰ্থটো এইটোৱে যে গুণমালা পুথিখন লিখি পেলাই একে ৰাতিৰ ভিতৰতে তেওঁ মানে উলিয়াই দিছিলে আৰু তাতে ৰজা বহুত সন্তুষ্ট হৈছিলে আৰু তেখেতক তেতিয়া বহুত সহায়ো কৰিলে ৰজাই এই ক্ষেত্ৰত এনেকৈ ধৰক আপোনাৰ বহুতখিনি আমাৰ সমাজলৈ তেখেতৰ অৱদান আছে ইয়াৰ পিছতে ধৰক আৰু ক'বলৈ গ'লে শংকৰদেৱৰ পিছতে ক'বলৈ গ'লে ধৰক আমাৰ ডক্টৰ ভূপেন হাজৰিকা এখেতৰ কথা আমি ক'ব পাৰোঁ ডক্টৰ ভূপেন হাজৰিকায়ো আমাৰ এখেতটো বহুত পিছত মানে ধৰক আজি ঊনৈছ শতিকাত ডক্টৰ ভূপেন হাজৰিকা আমাৰ অসমত জন্মগ্ৰহণ কৰা হয় তেখেত তেখেতে বিশেষকৈ শিল্পী সমাজৰ লগত জড়িত আছিল মানে গীত মাত এই আমাৰ অসমীয়া অসমৰ মাটি জল মাটি বাৰীবিলাকৰ ওপৰত আৰু ইয়াৰে আপোনাৰ বিভিন্ন ধৰক গীত মাত ৰচনা কৰিছিল তেওঁ অসমৰ সমাজৰ হওক বা আৰু আমাৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য আৰু বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠী এইবিলাকৰ ওপৰত তেওঁ গীত মাত ৰচনা কৰিছিল নিজে সুৰ দিছিল আৰু বিভিন্ন তেওঁ ৰাজনীতিৰ ক্ষেত্ৰ ৰাজনীতিক ক্ষেত্ৰখনতো জড়িত আছিল তেওঁ বহুত ৰাজনীতিক ক্ষেত্ৰত তেওঁ আহিছিলেও এইবিলাক ক্ষেত্ৰতো তেওঁ বহুত অসমৰ অৱদান আছে এখেতৰ ক'বলৈ গ'লে মানে ভূপেন হাজৰিকা অসমৰ এজন খুব বিখ্যাত ব্যক্তি আছিল আৰু আমাৰ পৰ্যটকসকলে মানে কিছুমান বস্তু আমাৰ ইয়াতে যিখিনি দেখা পায় বিশেষকৈ আহোম আহোম ডাইনেষ্টিটোৰ কথা আমি ক'ব লাগিব এইটো ধৰক বহুত বহুত আগৰে হয় আহোমসকলে যেতিয়া অসমত শাসন কৰিব আহিছিল আহোমসকলে শাসন কৰিবলে আহোঁতে তেওঁলোকেও অসমৰ প্ৰতি বহুত অৱদান আগবঢ়াই থৈ গৈছিল তেওঁলোকে মান অসমৰ মানে ধৰক যিটো অসমৰ অসমীয়া হেৰি আছে আমাৰ তেওঁলোকে যদিও আহোম আছিল তেওঁলোকৰ বা নিজৰ ভাষা নিজৰ সেই সংস্কৃতি এইখিনি বেলেগ আছিল যদিও তেওঁলোকে আহি ইয়াতে খাপ খাই পৰিছিল ইয়াৰ মানুহখিনিৰ লগত মানে একেবাৰে মিলি গৈছিল মিলি গৈ তেওঁলোকে প্ৰায় বহু বহুকেইটা বহুত বহু শতিকা ইয়াতে শাসন কৰিলে শাসন কৰি তেওঁলোকে বিশেষকৈ যিটো আমাৰ শিৱসাগৰ শিৱসাগৰ চৰাইদেউ তেতিয়া আপোনাৰ তাতে আহি পেলাই আহোমসকলে ৰাজধানী তেওঁলোকৰ ৰাজধানী তাতে আছিল এতিয়াও আমি আমাৰ শিৱসাগৰ গ'লে আমি তাৰে কিছুমান স্মৃতি হিচাপত দেখা পাওঁ যেনে আমাৰ তাৰে ৰংঘৰ হওক কাৰেংঘৰ হওক তলাতল ঘৰ হওক দৌল যেনে শিৱদৌল এইখিনি বহুতখিনি আহোমৰ অৱদান আছে আমাৰ ইয়াত যিখিনি আমি ভালদৰে চাবলৈ গ'ল মানে ভালদৰে আমি চাবলৈ গ'লে তাতে বহুতখিনি বস্তু দেখা পাওঁ এইখিনি আহোমৰে অৱদান আছিল ঠিক তেনেকৈ

বৰ্তমান সময়ত পৰ্যটকসকলে ইয়াত আহিলে প্ৰাকৃতিক সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰে অসমৰ অসমত ধুনীয়া ধুনীয়া ধুনীয়া মানে চাৰিওকাষ অসমৰ চাৰিওকাষে ধৰক পাহাৰ পৰ্বতে আগুৰি আছে প্ৰায় প্ৰায়খিনিয়ে প্ৰায়ভাগটো আমাৰ পাহাৰ পৰ্বতে আগুৰি আছে গোটেই অসমখন ইয়াতে আপোনালোকে নদ নদীও দেখা পাব বহুতখিনি যেনে আপোনাৰ সৰ্ববৃহৎ দ্বীপ মাজুলীও ইয়াৰে এক অন্যতম দুপাৰে দুখন ডাঙৰ নৈ এখন ব্ৰহ্মপুত্ৰ আৰু এখন সোৱনশিৰী ইয়াৰ মাজত যিখিনি স্থলভূমি আছে এইখিনিয়েই মাজুলী আৰু ইয়াতে আহিলে আপোনালোকে নাৱৰ যিটো মানে নাৱেৰে অহা যোৱা কৰিব লাগে যিহেতু ইয়াতে দলং নাই বৰ্তমান সময়ত বাৰু দলঙৰ কাম চলি আছে হ'লেও আপোনালোকে ধৰক ইয়াতে নাৱৰ আনন্দ ল'ব পাৰে আৰু ইয়াতে বহুতখিনি আপোনালোকে সত্ৰ সত্ৰভূমি যিহেতু মাজুলীখন সত্ৰখিনি আপোনালোকে দেখা পাব এনেকৈ ইয়াতে চাব লগা বহুত বস্তু আছে অসমত কেইবাখনো অভয়াৰণ্য আছে কাজিৰঙা আছে কৈ শেষ কৰিব নোৱাৰি মানে এইখিনি বহুতখিনি বস্তু আপোনালোকে দেখা পাব ইয়াত আহিলে